অঁ বাইদেউ অঁ অঁ এই বিহু পালেহি নহয় বিহুত তিলপিঠাকে বনাম বুলি ভাবিছোঁ তিলপিঠা কাৰণে কি কি লাগিব বাৰু অঁ আজি সুধিম পিছবিলাকে অঁ অঁ ঢেঁকী ঢেঁকীতে খুন্দিম অঁ অঁ আ আৰু লাগিব

অঁ অঁ অঁ

অঁ তেনেহ'লে আপুনি হেৰি তিলবোৰ লৈ আহিব অঁ যোগাৰ কৰি থ'ম তাৰপিছত এই পিঠা খুন্দি আনি আৰু পিঠা ভাজিম অঁ অঁ ঠিক আছে হ'ব